অঁ হেল্ল' অঁ অঁ অঁ ক'ৰ পৰা কৈছে আপুনি অঁ এতিয়া আপুনি অলপ দেৰি পিছতে লৈ আহক তেওঁ এতিয়াও কেইবাটাও হেৰি আছে কুকুৰ হেৰি লৈয়ে আনক বাৰু মই তেওঁ চাই দিম হেৰি এটা এতিয়া চালেহে গম পোৱা হ'ব আকৌ কি হৈ হৈছে অঁ তেতিয়াহ'লে তাৰ হেৰি বেজি দিব লাগিব তাৰপিছত আকৌ এইবোৰ ভিটামিনৰ কিবা হেৰি খোৱাব লাগিব অঁ হেৰি লৈ আনক তেতিয়াহ'লে অঁ লাগিব আপোনাৰ বেজিটোহঁতৰ দাম নহয় আকৌ আপুনি ভিটামিনৰ হেৰি হেৰি খোৱাব লাগিব আকৌ হেৰি যদি পাৰিলে তাইক সেই ঠাণ্ডা পাবলৈ নিদিব এতিয়া হেৰি গৰম তেনেকুৱা কাপোৰ হেৰি কৰি পিনি থ'ব তাইক খোৱাটো অকণমান

অঁ এতিয়া লৈ আনক মই চাই দিম বাৰু তেও ঠাণ্ডা পাবলৈ নিদিব বেজি অঁ অঁ বেজি চেজিবোৰ দিয়াব লাগিব আকৌ দি দিম আৰু হেৰি তাইক ভিটামিনো হেৰি খোৱাব লাগিব পাৰিলে গাখীৰ তেনেকুৱা কিবা হেৰি দি পিনি তাইক ভিটামিনৰ কিবা বচ হেৰিকে খোৱাই দিব অঁ তাইৰ হেৰি পেটত গেছ হেৰি নিচিনা হৈছে নহয় তাই গৰম গৰমে কিবা বস্তু বনাই দিব খোৱাবলৈ কওক অঁ অঁ